এইটো লাগিছে কওকচোন হয় হয় হয় কওক হয় নেকি অঁ মোক হয় বিষটো ক'ত হৈছে বাৰু আপোনাৰ পিঠিৰ ফালেও খুচি খুচি ধৰে ন আপোনাৰ বুকুৰ ওচৰত খুচি খুচি ধৰে নেকি আচ্ছা জ্বলা পোৰা আপোনাৰ উগাৰো আহে নেকি মানে আচ্ছা আপুনি টাইমে টাইমে মানে ভাত পানী ভালকে খায়নে আচ্ছা খোৱা বোৱা আপুনি পানীটো কিমান পৰিমাণে খায় বাৰু মানে দিনটোত আপুনি পানী কিমান খায় হয় নেকি আপোনাৰ আপুনি এটা কাম কৰিব পানীটো অলপ বেছি পৰিমাণে খাব কাৰণ গেছৰ কাৰণেতো আপুনি পানীটো যিমান খাব পাৰে এনেও শৰীৰৰ কাৰণেত সিমানেই ভাল মানে পানীটো অলপমান বেছিকে খাব আৰু ভাত পানীবিলাক অকণমান টাইমে টাইমে খাব আৰু কিছুমান আৰু আপোনাৰ কি হয় কিছুমান বস্তু আপুনি যিবিলাক গাখীৰ গাখীৰ চাহ এইবিলাক যদি আপুনি যদি খালী পেটত খাই দিয়ে বোলে একো খোৱা নাই ৰাতিপুৱাই যদি আপুনি গাখীৰ চাহটো খাই দিয়ে তেতিয়া আপোনাৰ মানে গেছৰ যোনটো আপোনাৰ জ্বলা পোৰা ভাৱটো আহে যে সেইটো তেতিয়াহে আপোনাৰ আহে মানে আপুনি টাইমে টাইমে ভাত পানীবিলাক ভালকে খাব আৰু গাখীৰ চাখিৰ খুব পৰিমাণে মানে কম পৰিমাণে খাব আপুনি খালেও হয় মই এতিয়া বৰ্তমান আপোনাৰ টেবলেট দুটা লিখি দিছোঁ হয় এচিলক আৰু পলিকল আৰু এই দুটা দৰৱেই লিখি দিছোঁ বৰ্তমান এতিয়ালৈকে আপুনি এই দুটা দৰৱ আপুনি ভাত খোৱাৰ আগত ভাত খোৱাৰ আগত খালী পেটত খাব আৰু খোৱা বোৱাবোৰ অলপ টাইম মতে কৰিব মানে আৰু বেলেগ একো অসুবিধাটো নাই চাগে আপোনাৰ অকল ও ও ও ও সেইটো আপুনি টাইম টেবুল মতে খোৱাবোৱা নকৰে যে সেইটো কাৰণেই হৈছে আপুনি টাইম মতে খোৱা বোৱাটো কৰিব পানীটো অলপ বেছিকে খাব টাইম মতে খানাটো খাব আৰু খালী পেটত আপুনি যিকোনো বস্তু নাখাব যিবিলাক বস্তু আপোনাৰ গেছ হয় গাখীৰ হওক আপোনাৰ বেছি জ্বলা পোৰা বস্তু নাখাব আৰু দৰৱকিটা সদায় মেইনটেইন কৰি থাকিব খাই থাকিব ঠিক আছে দিয়ক